মই মোৰ পেচা বা চখ হিচাপে দৌৰিবলৈ এইদৰে এইবাবেই বাছি ল'লোঁ কাৰণ আমাৰ এই অসমৰ হীমা দাস তেওঁ এজন বিখ্যাত খেলুৱৈ তেওঁ দৌৰিয়েই অলিম্পিকত মেডেল আনিছে যিটো সেইবাবে দৌৰাটো এক পেচা হিচাপে বাছি লৈছিলোঁ আৰু দৌৰাটো স্বাস্থ্যৰ বাবে ভাল কিয়নো দৌৰিলে মানুহৰ মস্তিষ্ক ভালে থাকে আৰু দৌৰাটো শৰীৰৰ শক্তিবোৰ সঞ্চাৰিত হয় শৰীৰৰ তেজ চলাচল হয় সেইবাবে দৌৰাটো প্ৰয়োজনীয় দৌৰিবলৈ মই দৌৰিবলৈ প্ৰায় তিনি বছৰমানৰপৰা ষ্টাৰ্ট কৰিছিলোঁ প্ৰায় দুহেজাৰ বাইছ চনৰপৰা মই বিশেষকৈ বত্ৰিছশ বত্ৰিছশ চাৰি কিলোমিটাৰ পাঁচ কিলোমিটাৰ এইদৰে দৌৰোঁ দিনটোত প্ৰায় আধা ঘণ্টাৰপৰা এক ঘণ্টা সময় মই দৌৰত ব্যস্ত হৈ থাকোঁ আৰু ৰাতিপুৱা আপোনাৰ চাৰে তিনিটা চাৰিটাত উঠিয়ে ফিল্ডত গৈ দৌৰিবলৈ আৰম্ভ কৰোঁ এনেকৈ দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ দৌৰিলে মানুহৰ মানে যিটো শৰীৰৰ মস্তিষ্ক ধৰা ভৰিৰ যিবোৰ মাচুল মাংস পেশী সেইবোৰ সুস্থ আৰু সবল হৈ থাকে সেইবাবে দৌৰিব লাগে দৌৰাটো মানুহৰ বাবে অতি বিশেষকৈ প্ৰয়োজনীয় প্ৰয়োজনীয় বুলি ক'ব নোৱাৰি কিন্তু দৌৰিলে মানুহৰ শৰীৰ ভাল হৈ থাকে শৰীৰৰ কিছুমান শক্তি দৌৰিলে আপোনাৰ যিটো ভৰিৰ মাচুল সেইবোৰ শক্তিশালী হয় শৰীৰত শক্তি সঞ্চাৰিত হয় দৌৰাৰ লগতে খাদ্যটো অতি প্ৰয়োজনীয় দৌৰিলে মানুহক যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় সেইবাবে গ্লুকোজ ইত্যাদি গ্ৰহণ কৰিব লাগে

অসমৰ সীমা দাসো যেনেকৈ দৌৰি ভাৰতৰ বাবে অলিম্পিক মেডেল সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল তেনেদৰে অন্যান্য বিশেষ আছে যেনেকৈ উচেন বল্ড উচেন বল্ড এক দৌৰাত তেওঁ পাকৈত ব্যক্তি তেনেদৰে অন্যান্য ব্যক্তিও আছে যাক দেখি অনুপ্ৰাণিত হ'বলৈ পাইছিলোঁ